হেল্ল' বাইদেউ আপোনাৰ আপোনাৰ ক্লাছ কেইটাৰ পৰা ষ্টাৰ্ট হয় ও অঁ ৰাতিপুৱা আপুনি কেইটামান বজাৰ পৰা কৰে অঁ হয় হয় ও ও হয় ৰাতিপুৱাতো মই নোৱাৰিম আপুনি নটাৰ পৰা ষ্টাৰ্ট কৰে মই স্কুল যাওঁ স্কুলো যাব লাগে মই আঠটা বজাত মই স্কুল যাওঁ তেতিয়াতো মোৰ ক্লাছৰ টাইমটো নিমিলিব

অঁ আবেলি পাঁচটা বজাৰ পৰা ষ্টাৰ্ট কৰে ন'

হয় হয় হয় হয় হয় ৰবিবাৰতো বাৰু ফ্ৰি থকা যায় সেইটো সেইদিনা যাব পাৰিম বাৰু এনেই কেইদিন কৰে সপ্তাহত তিনিদিন কোন কেইটা বাৰত কৰে

হয় ঠিক আছে তেতিয়াহ'লে মই আবেলিয়েই ল'ম দিয়ক ক্লাছটো আৰু ৰাতিপুৱা মই নোৱাৰিম কাৰণ মই স্কুল যাব লাগে যে মই হয়

হয় হয় ঠিক আছে মই

ঠিক আছে ঠিক আছে হ'ব দিয়ক মই যাম দিয়ক